হেল্ল' মেম নমস্কাৰ

মোৰ আজি দুদিনমানৰ পৰা গাটো একদম বেয়া একদম মাথা চাথা বিষ হৈ আৰু প্ৰেছাৰটো হাই আছে আৰু পাছৰ পিনে তাৰমানে নাৰ্ভ নাৰ্ভ কোবোৱাৰ নিচিনা একদম পূৰা একদম গা চা বেয়া লাগে আৰ পেটটো ইমান বেয়া লাগে তাৰমানে একো খাব নোৱাৰোঁ পূৰা মানে একদম একদম কনডিশ্যন বহুত বেয়া পানী দুদিনমান ধৰি খাব পাৰা নাই ৰ'ব তাৰমানে গাটো একদম বেয়া তাকেইতো পানী পানী খাবই ইচ্ছা নাযায় পানীৰ প্ৰব্লেম অলপ তাৰমানে মই অলপ মিনাৰেল ৱাটাৰ খালে তাৰমানে সেই হয় কিন্তু এনে আমাৰ পানী পানীখিনি বেয়া না

অঁ আৰু

লগৰ অঁ এই ৰোগৰ প্ৰব্লেমটো কি কৰিম বাইদেউ এই ৰোগৰ যে মোৰ হয় নেকি এতিয়া মই তাৰমানে এই নাৰ্ভৰ টেবলেট কিবা দিব পাৰিব নেকি আপুনি